মই সাধাৰণতে কাকতত লিখিও ভালপাওঁ কিন্তু এতিয়া যিহেতু বৰ্তমান মবাইলৰ লেপটপৰ যুগ ত' এতিয়া বেছিকে মবাইলতে টাইপ আৰু লেপটপো আছে যিহেতু লেপটপতো টাইপ কৰা হয় আৰু লেপটপতে আজিকালি সকলো কাম কৰা হয় টাইপ মানে মবাইলতো হোৱাটচাপ ফেচবুক ইউজেই কৰি থাকোঁ গতিকে তাতে টাইপ কৰাই হৈ থাকে আৰু লেপটপত যিবিলাক কেতিয়াবা জীৱনী জীৱনী বোলে মইয়ো যিটো মানে লিখিবলে মন গ'লে দিনলিপি সেয়া দিনলিপি লেপটপতে কেতিয়াবা টাইপ কৰোঁ আৰু কেতিয়াবা সেয়া যদি কেতিয়াবা মন নাজায় তেতিয়া কাগজেৰে লিখোঁ যিহেতু কলেজত আমাৰ লিখিব লগা হয় গতিকে পৰম্পৰাগতভাৱে লিখাটোৱে মোৰ কাৰণে খুব ভাল বুলি মই ভাবোঁ আৰু